হেল্ল' অঁ অঁ কোননো কওকচোন অও বসন্ত দা বাপ ঔ কি খবৰ হে ইমান দিন পিছত অঁ আছোঁ দিয়ক এই আপ্নাৰো গোটেই কুলিহেন হৈছি হে কুলি যি ছিজনত মাত দে আপনাৰ ফোনটো হেনকে আহাৰ না

দিয়ক দিয়ক আপ্নালোকেই আৰু দেকচোন কওক কিয়া ফোন কৰ্ছিল

বিহুৰ আয়োজন চলি আছে দিয়ক আইভ নেকি বিহু খাবা অঁ

ঔ ঔ কি পিঠা হে আপ্নি তিল পিঠা বানাবো

অঁ গুড়া চুড়া খুন্দ্লাক নেকি অঁ গুড়া খুন্দি আন্ছি অঁ তে গুড়া খুন্দি আন্ছি যদি আৰু বাকীখিনিৰ কথাই নাই এই গুড়াটো খুন্দাটোহে বেছি ডাঙাৰ কথা আও গুড়া গুড়া খুন্দি আন্ছি যদি আপ্নি এটা কাম কৰক তিল পিঠা যদি বনয় তিল আনি ধুই চুই পিনে ৰ'দত শুকে তিলখিনি ভাজি লওক লৈ পিনে আজিকালিতো আপ্নাৰ মিক্সিতে মাৰে মানুহে মিক্সিত তিলখিনি মা গুড়া কৰি লওক কৰি পিনে তিলখিনিত আপ্নাৰো এই পিনে গুড় মিঠৈ যি আছে গুড় মিঠৈ পগে লৈ পিনে সেই গুড়া কৰা তিলখিনিত তিল গুড়াখিনিত আপ্নাৰ অঁ গুৰ মিঠৈ পগে পিনেই অলপ গুৰা পাইনা আনকি বেছি পাইনাও নকৰিব গোটেই বৈ যোৱাকৈ হা আপ্নাৰ এই ধৰক বৈ নাযাৱকে আৰু অলপমান গটাও নহয় মস্ত পাইনাও নহয় না এংকে কৰি এই গুড়া তিলখিনিত দি দিয়ক দি ভালকৈ একদম ঘুটি লওক লৈ পিনে আপোনাৰ এইপিনে অঁ চৰুত